হয় মই মিশ্ব'ৰ পৰা কেইদিনমানৰ আগত এটা চুৰিদাৰ টপ দিছিলোঁ অনলাইনত কিন্তু আহি পাওঁতে দেখিছোঁ পেকেটটো আধা ফাটি আহিছে তাৰপিছত পেকেটটো খুলিলোঁ খোলা পিছত চালোঁ টপটো যিটো মই দিছিলোঁ প্ৰডাক্ট মানে কোম্পানীটোৰ কাপোৰ সেই কাপোৰটো একদম বেয়া আহিছে ল' কুৱালিটি কিন্তু কালাৰটোও নিমিলিলে যিটো মই পচন্দ কৰি দিছিলোঁ সেই কালাৰটো অহা নাই কাপোৰৰ কুৱালিটিটো ভাল নাপালোঁ আৰু যিটো চাইজৰ দিছিলোঁ সেই চাইজটোও মই ঠেক পালোঁ যদিও সেইটো চাইজে আহিছে কিন্তু মানে বস্তুটো ঠেক হৈছে মোৰ গাত একো ফিট হোৱা নাই গতিকে মই মিশ্ব'টো বৰ ভাল নাপালোঁ বস্তু যেনেকৈ কয় তেওঁলোকে তেনেকৈ দিয়া নাই আৰু আৰু আগলৈও মই আৰু আৰু মই আগতে এবাৰ আনিছোঁ তেনেকৈ অকণমান ঠগ খাইছোঁ বেলেগ ডেকৰেশ্যনৰ বস্তু বাট মিশ্ব' পৰা আনিছিলোঁ ডেকৰেশ্যনৰ বস্তু আনিছিলোঁ কিন্তু আহোঁতে চিচাৰৰ বস্তু আছিলে তাতো সেইটো ভাগি আহিছে মানে খোলাৰ লগে লগে ইয়াত ভগা পাইছোঁ সেইটো মই ৰিটাৰ্ণ কৰিলোঁ তেওঁলোকক পিছত সেই কাপোৰ দিলোঁ কাপোৰতো তেনেকুৱা পাইছোঁ আৰু এবাৰ দিছিলোঁ টাবৰ ফুলৰ টাব দিছিলোঁ টাববিলাক দুটামান তেনেকৈ ভাগি আহিছে মানে প্লাষ্টিকৰ টাব আছিলে মই মানে প্ৰায় প্ৰায় বেয়ায়ে পাইছোঁ ক'বলৈ গ'লে ক'ৰবাত দুটা এটা ভাল আহিছে নহা নহয় কিন্তু বেছিভাগ মই বেয়াই পাইছোঁ পাছত আৰু এটা ক কিনা মই আমাৰ ওচৰৰে দোকান এখনৰ পৰা আনিছিলোঁ হেৰি আটা আনিছিলোঁ আটা আনিছিলোঁ খাবলৈ তাত মই একচুয়েলি চোৱা নহ'ল গ্ৰ'চাৰী দোকান আছিলে দেখিছোঁ এক্সপায়াৰ ডেট লিখা পাৰ হৈ গ'ল আটাখিনি ঘৰত খুলিলত দেখিছোঁ মানে ভাল নহয় হেৰি গুটি গুটি থকা কিবা পোক চোক ওলাইছে ত' সেইখিনিও মই মানে ঘূৰাই দিবলগীয়া হ'ল আৰু এবাৰ এনেকৈ গাখীৰৰ পেকেটো এনেকৈ আনিছিলোঁ গাখীৰৰ পেকেটত পোক ওলাইছে পোকবোৰ তেনেকৈও মই ঘূৰাই দিয়া হৈছিলে এনেকেই মই বস্তুকেইটা ভাল পোৱা নাছিলোঁ তাকে জনাইছোঁ